মই ৰান্ধিবলৈ কেতিয়া আৰম্ভ কৰিছিলোঁ বুলি ক'লে মই প্ৰায় হাই স্কুলত পঢ়ি থকাৰ পৰাই ৰান্ধিবলৈ আৰম্ভ কৰিছোঁ কিয়নো হাই স্কুলত পঢ়ি থাকোঁতে মোৰ মাৰ বহুত ডাঙৰকৈ বেমাৰ হৈছিলে আৰু মাৰ বেমাৰ হোৱাৰ পিছত ৰন্ধা বঢ়া কামটো মোৰ দায়িত্বতেই পৰিলে কাৰণ মই ঘৰখনৰ একমাত্ৰ ছোৱালী আৰু ইয়াৰ পিছতে মাৰ বেমাৰ অলপ ভাল পালে ভাল পোৱাৰ পিছত ময়ো ডাঙৰ হ'লোঁ কলেজ গ'লোঁ কলেজ পঢ়ালৈকে মই নিজে ৰান্ধি ৰান্ধি খাই গ'লোঁ আৰু কলেজলৈ যোৱাৰ পিছৰ পৰা মই বিয়া হৈ আহিলোঁ বিয়া হৈ অহাৰ ঘৰখনতো দেখিলোঁ মোৰ শাহু মা বয়সস্থ আৰু সেই কাৰণে মই মোৰ মোৰ শাহুৰ ঘৰতো মইয়ে ৰন্ধা বঢ়াৰ কাম আৰম্ভ কৰিছোঁ আৰু তেতিয়াৰ পৰা মই এতিয়ালৈকে ৰান্ধিয়ে আছো আৰু মোৰ ৰন্ধাৰ প্ৰথম অভিজ্ঞতাটো কি বুলি ক'লে মই ক'ব লাগিব যে মই প্ৰথমে খুৰীৰ ঘৰলৈ এদিন গৈছিলোঁ আৰু খুৰীয়ে মোক ক'লে তই এখন মানে টেঙা আৰু মাছৰ চব্জি বনা জান নাই তই মই ক'লো যে মই ইমান নাজানো তেতিয়া মোক খুৰীয়ে কেনেকৈ বনাব লাগে গোটেইখিনি শিকাই দিছিলে তেওঁ কৈছিলে যে তই কেৰাহীখন ভালকৈ গৰম কৰ তাত তাত নিৰ্দিষ্ট পৰিমাণৰ তই তেল দে তেল দিয়াৰ পিছত মাছখিনি তাতে দি হালধি নিমখ দি ভালকৈ ফ্ৰাই কৰি ল আৰু ফ্ৰাই কৰি লোৱাৰ পিছত সেই মাছখিনি কাঢ়ি আকৌ তাত আমি যি চব্জি দিম সেই চব্জিখিনি দি পিনে ভালকৈ লৰাই দিবলৈ কৈছিলে ভালদৰে লৰাই যেতিয়া চব্জিখিনি সিজিলে সিজাৰ পিছত অলপ পানী দি তাতে মাছ টুকুৰাটো দি অলপ কুহুমীয়া পানী দি পিনে অলপ উতলাব দিছিলে আৰু উতলাব দিয়াৰ পিছত উতলিলে উতলাৰ পিছতে মোক তাত মানে আৰু অলপ পানী দি তাত নহৰু আৰু ধনীয়া দি পিনে তাত গাপ মাৰি ভালদৰে উতলিব দিছিল তাক উতলিব দিয়াৰ পিছত মোক নিমখটো হ'ল নাই টেষ্ট কৰি চাবলৈ দিলে আৰু মই সেইটো চালোঁ চোৱাৰ পিছত মই নমাই দিলোঁ নমাই দিয়াৰ পিছত সকলোৱে মই ৰন্ধা ব্যঞ্জনখিনি তেওঁলোকে খালে খোৱাৰ পিছত যিমানটো ভাল হ'ব লাগিছিল বা টেঙা শাককণ মাছৰ সৈতে যিমান তৃপ্তিতো হ'ব লাগিছিল সোৱাদ হ'ব লাগিছিল সেইটো নহ'ল তেতিয়া মোক খুৰীয়ে কৈছে যে তই শাকখিনি সিজাওতে টেঙাটো অলপ সোনকালে দি দিলি চব্জিখিনিৰ লগতে টেঙাটো দি দিলি টেঙাটো অলপ পিছত দিব লাগিছিলে অলপ দেৰিকৈ দিব লাগিছিলে আৰু নিমখটো অলপ হ'ব লাগিছিলে আৰু এইখিনি তই যদি ভালকৈ শিক তেতিয়া তোৰ আগলৈ ভাল হ'ব আৰু মই তেনেকৈয়ে মোৰ ৰন্ধাৰ প্ৰথম অভিজ্ঞতা বুলি মোৰ সেইটো আছিলে বুলি মই ক'ব পাৰোঁ